হেল্ল' মই মই ৰশ্মী অঁ হেৰি শুনকচোন এ বিহু আহিছে নহয় অঁ অঁ সেইটো সেইটোৱে পিঠা চিঠাবোৰ বনালেনে অঁ অঁ মই সেই বিহু আহিছে মই বনোৱাই নাই মানে বনাম বুলি ময়ো ভাবিছোঁ আৰু মোৰ মানে হেৰি আকৌ হেৰি তিল পিঠাটো অলপ বেছিকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু মানে তেনেকৈ মানে ইমান মানে আগতে ইমান নবনাওঁ নে ইমান মানে জনা নাই বনাবলৈ ত' আপুনি কেনেকৈ বনায় বাৰু এনেই অলপ কৈ দিয়কনা অঁ অঁ অঁ ইমানো টান নাই নহ্ অঁ সেইটোৱে হেৰি বনাইছে নাই নাই মই বনোৱাই নাই আজিৰ পৰা ময়ো আজিৰ পৰা আৰম্ভ কৰিমহে বনাবলৈ নাৰিকল চাৰি নাৰিকল আৰু অঁ সেইবোৰ জানো মানে এই তিলপিঠাটোৱে অলপ হেৰি নাৰিকলটোতো হেৰি অলপ হেৰি মানে আগতে বনাইছোঁ আৰু আৰু আপুনি কি কি বনাম বুলি ভাবিছেনো অঁ ঘিলাপিঠা ঘিলাপিঠাটো কেনেকৈ বনায় ঘিলাপিঠাটো কেনেকৈ বনায় অঁ

অঁ দুই তিনিদিন এনেকৈ সানি থৈ দিব লাগে অঁ অঁ অঁ সেইটোৱে অঁ

অঁ মইও বনাই চাব লাগিব এবাৰ সব পিঠা অঁ ঠিকে আছে বনাব আৰু আপুনি অঁ মইতো মানে নাজানোৱে আৰু কেইটামান জানো বনাব

অঁ অঁ অঁ হেৰি অঁ হ'ব বাৰু মই বনাই চাম ঠিক আছে অঁ